শৰীৰৰ লগতে মানসিক স্বাস্থ্যও ভালে ৰাখিব লাগে বুলি মই ভাবোঁ কাৰণ মানসিক স্বাস্থ্য যদি অটুট ৰাখিব পৰা হয় তেতিয়াহে শৰীৰ ভালে থাকে মানসিক স্বাস্থ্য বিভিন্ন ধৰণে আমি ভালে ৰাখিব পাৰোঁ বিভিন্ন প্ৰকাৰৰ ব্যায়াম খেলা ধূলা বা বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থাকি আমি মানসিক স্বাস্থ্য ভালে ৰাখিব পাৰোঁ মানসিক স্বাস্থ্য ভালে নেৰাখিলে মানুহে কোনো কামতে মন বহুৱাব নোৱাৰে আৰু স্বাস্থ্য অৱনতি ঘটে তাৰোপৰি শৰীৰে যিখিনি কাম কৰিব লাগে মানসিক অৱস্থা যদি ভালে নাথাকে সেইখিনি সুচাৰুৰূপে কৰিব নোৱাৰে মানসিক স্বাস্থ্য অটুট নাথাকিলে কোনো কাৰ্যতে সফল হ'ব নোৱাৰি আৰু স্বাস্থ্যৰ বিভিন্ন বেমাৰ আজাৰে দেখা দিয়ে আজিকালি জলবায়ুৰ ফলতো মানুহৰ শৰীৰত বিভিন্ন প্ৰকাৰে ৰোগ হোৱা দেখা যায় সেইবোৰ দূৰীকৰণৰ কাৰণে বিভিন্ন প্ৰকাৰে ব্যায়াম কৰিব লাগিব প্ৰাণায়ম কৰিব লাগিব যোগাসন কৰিব লাগিব সেইবোৰে মানসিক স্বাস্থ্য বহুত পৰিমাণে অটুট ৰাখে বুলি মই ভাবোঁ